হেল্ল' অঁ এই ৰঞ্জনদা হয়নে এই পঞ্চায়তৰ ৰঞ্জনদালৈ কৰিছিলোঁ আম মানে আমাৰ গাঁৱৰ পৰাই কৈছিলোঁ চলিহা গাঁৱৰ পৰা

অঁ পাৰিলে অতি সোনকালে আপুনি কিবা এটা কৰকচোন নহ'লে আমাৰ বৰ অসুবিধাত পৰিছোঁ বুইছেনে অঁ অঁ এ সোনকাল কৰিবচোন যেনে তেনে এইবোৰ আমাৰ তাৰমানে বিৰাট অসুবিধাত পৰিছোঁ তাৰমানে এতিয়া কি বাৰিষা হৈছে যে বৰষুণৰ বৰষুণ দিবলৈ লৈছে আৰু মানে গাড়ী মটৰ উলিয়াবলৈ দিগদাৰ হৈছে এতিয়া অসুখীয়া মানুহ দুনুহ এজন থাকিলে গাড়ী এখন আনিবলৈকে দিগদাৰ হৈছে মানে ড্ৰাইভাৰ নাহোঁ বুলিয়ে কয় ৰাস্তাটো দেখি অঁ হ'ব বাৰু ঠিক আছে অঁ আপুনি মোক কোৱাৰ কাৰণে বেয়া নেপাব দেই অঁ অতি সোনকালে আপুনি কিবা এটা কৰি দিব আৰু

অঁ হ'ব দিয়ক ৰাখিছোঁ এতিয়া